মই মোৰ নতুন বস্তু এটা বনোৱাৰ ক্ষেত্ৰত মই সম্পূৰ্ণ ঘৰখনৰ পৰা অনুপ্ৰেৰণা লাভ কৰোঁ নতুন বস্তু এটা বনাই সেইটো বেলেগতকৈ অলপ ধুনীয়া হৈছে নে নাই তাৰ কোৱালিটিটো ভাল হৈছে নে নাই সেই সকলোখিনি মানে চালি জাৰি চাই মই বস্তুটো বনাবলৈ চেষ্টা কৰোঁ যেনে এযোৰ কাপোৰ তৈয়াৰ কৰাৰ ক্ষেত্ৰত মই সকলোতকৈ বেলেগকৈ মই বনাব পাৰিছোঁ নে নাই সেই কথাটোৰ ওপৰত মই বেছি গুৰুত্ব দিওঁ এই ক্ষেত্ৰত মোক ঘৰখনেও যথেষ্ট সুবিধা প্ৰদান কৰে